আমাৰ অসমৰ সাংস্কৃতিক পৰম্পৰাত ইয়াৰ পৰম্পৰাগত খেল ধেমালিসমূহে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে অসমৰ পৰম্পৰাগত খেল ধেমালিসমূহৰ যদি আমি ইতিহাস বিচাৰ কৰিবলৈ যাওঁ তেনে এই খেল ধেমালিসমূহ ঐতিহাসিকভাৱে অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত হৈ আহিছে বিশেষকৈ আহোম ৰজাৰ শাসনকালত অসমত এই খেল ধেমালিসমূহে বিশেষ পৃষ্ঠপোষকতা লাভ কৰিছিল আহোম ৰাজত্ব কালত পৃষ্ঠপোষকতা লাভ কৰা তেনে খেলসমূহৰ ভিতৰ প্ৰধানত আছিল ম'হ যুঁজ বুলবুলি চৰাই যুঁজ হাতী যুঁজ ইত্যাদি এই খেলসমূহ অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন স্থানত ভিন্ন ধৰণৰে অনুষ্ঠিত হৈ আহিছে বা অসমৰ বিভিন্ন স্থানত এই খেলসমূহ বিশেষভাৱে জনপ্ৰিয় হৈ আহিছে আমাৰ অসমৰ উজনি অসম বা মধ্য অসম এই অঞ্চলসমূহত প্ৰচলিত খেলসমূহৰ ভিতৰত প্ৰধানত হৈছে কাবাডি তাৰপাছত আছে টাংগুটি খেল ঘিলা খেল হেতালি খেল ম'হ যুঁজ কণী যুঁজ এইবিলাক এই ম'হ যুঁজ বা কণী যুঁজ বা বুলবুলি চৰাইৰ যুঁজ বা শেন যুঁজ এইবিলাক খেল পৰম্পৰাগতভাৱে বহাগ বিহুৰ সময়ছোৱাত অনুস্থিত হৈ আহিছে আৰু অসমৰ গ্ৰাম্য়াঞ্চলত অনুস্থিত হোৱা খেলসমূহৰ ভিতৰত প্ৰধানত আছে হেতালি খেল তাৰপাছত আছে কড়ি খেল টাংগুটি খেল ঘিলা খেল বা কাবাডি খেল ইত্যাদি